পূজা কৰা সময়ত আমি সাধাৰণতে গা ধুই লওঁ পূজা কৰাৰ আগত আমাৰ নিৰ্দিষ্ট সাজ পোচাক আছে ধুতি গামোচা আদি লৈ লওঁ তাৰোপৰি মন্দিৰত আমি পূজা কৰা সময়ত ধূপ চাকি বন্তি ফুল আদি অৰ্পণ কৰোঁ প্ৰসাদ অৰ্পণ কৰোঁ তাৰোপৰি আমি আমাৰ স্থানীয় স্থানীয় অসমৰ কেইটামান বিশেষ পবিত্ৰ স্থান যেনে কামাখ্যা মন্দিৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ শিৱসাগৰ শিৱদৌল আদি আৰু আমি সাধাৰণতে এইসমূহত পূজা কৰাৰ সময়ত আমাৰ মন পবিত্ৰ থাকে আৰু পূজা কৰাৰ পিছত আমাৰ মনো পবিত্ৰ হয় আমি ভাল ভাল কাম কৰিবলৈ উৎসাহ পাওঁ তাৰোপৰি এইসমূহ কাৰ্য আমাৰ পুৰণি দিনৰপৰা চলি আহিছে গতিকে এইসমূহক আমি নিজৰ আমাৰ সংস্কৃতি বুলি ক'ব পাৰোঁ গতিকে আমাৰ আমি নিৰ্দিষ্ট জাতীয় কৃষ্টি সংস্কৃতি আমি পালন কৰোঁ পালন কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য সেইবাবে আমি এইসমূহ কাৰ্য পালন কৰোঁ তাৰোপৰি এই বিভিন্ন তাৰোপৰি আমি পূজা কৰাৰ সময়ত বিভিন্ন মনত ধাৰণা বা বিভিন্ন মনত কল্পনা লৈ পূজা অৰ্চনা কৰোঁ যাতে আমি সেইবোৰত সফল হ'ব পাৰোঁ বা আমি সেইবোৰ লাভ কৰিব পাৰোঁ গতিকে এনেধৰণৰ পূজা অৰ্চনা কৰা সময়ত আমি নিজৰ কৰিবলগীয়া কামসমূহ কৰি ল'ব লাগে